হয় মই আৱৰ্জনাৰ পৰা কেতিয়াবা কিছুমান প্ৰয়োজনীয় বস্তু তৈয়াৰ কৰি পাইছোঁ যদি মই আৱৰ্জনা বুলি ক'বলৈ যাওঁ বৰ্তমান সময়ত প্ৰত্যেকগৰাকী সুদৃহ বা সবল ব্যক্তিয়ে পুনৰ ব্যৱহাৰযোগ্য সম্পদৰ কথা চিন্তা কৰে বা এজন সুস্থ নাগৰিকে পুনৰ ব্যৱহাৰ কেনেকৈ কৰিব পাৰি বা এটা সম্পদ কেনেকৈ নৱীকৰণযোগ্যলৈ পৰিণত কৰিব পাৰি তাৰ বিষয়ে সদায়েই চৰ্চা চলাই আহিছে বা চেষ্টা কৰি আহিছে সেইফালৰ পৰা চাবলৈ গ'লে মই মোৰ ঘৰত ব্যৱহাৰ কৰা পানীৰ বটলেই হওক বা বিভিন্ন ধৰণৰ প্লাষ্টিকৰ গিলাচেই হওক সেইবিলাক পেলনীয়া সম্পদ নকৰি পেলাই নিজৰ ঘৰখনত কিবা এটা সজোৱাৰ বাবে বা কেতিয়াবা সেই কালাৰ থকা বা ৰং বিৰং কাগজসমূহক মই কাটি পেলাই এপাহ ফুল তৈয়াৰ কৰোঁ বা সেই বটল বা সেই গিলাচসমূহৰ পৰা মই বিভিন্ন ধৰণৰ ফুলৰ টাব বা ফুল ফুলৰ বিভিন্ন ফুল ৰুব পৰাকৈ বা পানী দি পেলাই ফুল ৰাখিব পৰাকৈ কাটি কাটি মই সেইবিলাক সংগ্ৰহ কৰোঁ আৰু সেই সমূহক মই ঘৰৰ ভিতৰত ৰাখোঁ কাৰণ এতিয়া বৰ্তমান সময়ত আমাৰ যিটো আগতে আমাৰ কাগজৰ ফুল বা প্লাষ্টিকৰ ফুল যিটো আমি বজাৰত কিনিবলৈ পাওঁ সেইসমূহ এতিয়া প্ৰায়ে উপলব্ধ নহয় বা সেইবিলাকক আমি ইমান এতিয়া বৰ্তমান সময়ত প্ৰয়োজনীয় বুলি নাভাবোঁ যিহেতু আমাৰ সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ মানুহৰ মানসিকতাও পৰিৱৰ্তন হৈছে মানসীবিলাক মানসিকতাৰ আমাৰ বিকাশ সাধন হৈছে সেইবাবে সেই প্লাষ্টিকৰ এটা বস্তু কিনি আনি ঘৰত সজোৱাতকৈ প্ৰত্যেকেই বৰ্তমান সময়ত সেই বিভিন্ন ধৰণৰ বস্তুসমুহ সংগ্ৰহ কৰি বনাই ঘৰত ভাল পায় নিজৰ কলা কৌশলিসমূহো তেওঁলোকে উদ্ভাৱন কৰি বা বিকাশ কৰি ভাল পায় বা সেই যিবিলাক আমাৰ আমাৰ প্লাষ্টিকৰ বাল্টিয়ে হওক বা বিভিন্ন ধৰণৰ আমাৰ প্ৰয়োজনীয় নোহোৱা যিবিলাক বস্তু সেইসমূহত আমি ৰং লগাই পেলাই তাত আমি এজোপা ফুল ৰুব পাৰোঁ আৰু সেই ফুলজোপাই কি কৰে কিছুমান ফুলে আমাৰ অক্সিজেন টো আমাৰ ভিতৰত সহায় কৰে কাৰ্বন ডাই অক্সাইডটো আমি ভালদৰে সেইবোৰৰ পৰা পাওঁ লাভ কৰিব পাৰোঁ বা আমি নিজেই নিশ্বাস সেই শ্বাস নিশ্বাস লওঁতে সেইবিলাকৰ পৰা আমি এটা সুস্থ সবল উশাহ নিশাহ আমি ল'ব পাৰোঁ গতিকে আগৰ যিটো আমাৰ এটা অৱধাৰণা বা কনচেপ্ট আছিলে যে আগৰ সময়ত আমি সেই বজাৰৰ পৰা ফুলদানি কিনি আনি ঘৰত সজাই ৰাখোঁ কিন্তু সেই মানসিকতাৰ এতিয়া বিকাশ সাধন হৈ পেলাই বা পৰিৱৰ্তন হৈ পেলাই বৰ্তমান সময়ত আমি সেই পেলনীয়া বস্তুসমূহৰ পৰা নিজাকৈ কিছুমান প্ৰস্তুত কৰি ভাল পাওঁ বা আমাৰ মনবোৰ সৃষ্টিশীল হৈছে আৰু সেই বিভিন্ন ধৰণৰ টেমাই হওক বা বটলেই হওক বা প্লাষ্টিকৰ কিছুমান কাটি উলিওৱা কিছুমান জন ধৰক পাত্ৰই হওক সেইসমূহত আমি যিবিলাক আমাৰ প্ৰকৃতিগতভাৱে সৃষ্টি হোৱা যিবিলাক গছৰ পুলি বা ফুলৰ পুলি সেইবিলাক লগাই আমি ভাল পাওঁ গতিকে ময়ো সেই বটল কাটি পেলাই বা আমি বাল্টিসমূহত আমি মাটি ভালদৰে ভৰাই বা সাৰ দি পেলাই সেইসমূহক আমি নিজৰ ভিতৰত শিল্প হিচাপে ব্যৱহাৰ কৰিছোঁ যাৰ জৰিয়তে ঘৰখন দেখিবলৈ শুৱনি হয় লগতে নিজৰ সৃষ্টিশীলতাও প্ৰকাশ পায়